অঁ কোনে কৈছে বাৰু অঁ হয় কোনে কৈছিলে অঁ হয় কওকচোন অঁ চাইছিলোঁ বাৰু অঁ অঁ বহুত কমিছে বাৰ অঁ কেতিয়াকৈ কিমান বজাত অঁ বাকী তাই স্কুলত কেনেকুৱা বাৰু এনেই ঘৰত বাৰু পঢ়ে এই তথাপিতো কিজানো কিয় ইমান কমকৈ পাইছে নাম্বাৰবোৰ অঁ অঁ হ'ব তেন্তে দিয়ক অঁ